ভাৰতৰ নৃত্যশিল্পীসকলক বলিউদে যথেষ্ট প্ৰভাৱিত কৰিছে ভাৰতবৰ্ষৰ সকলোৱে ভালপোৱা কিছুমান চিৰসেউজ নৃত্য গীত হৈছে নৃত্যৰ ভিতৰত আমি ভাৰতনাট্য়ম সত্ৰীয়া নৃত্য ওজাপালি এই সকলোসমূহ নৃত্যকে আমি মণিপুৰী এই সকলোসমূহ নৃত্যকে আমি ধৰিব পাৰোঁ আৰু চিৰসেউজ গীতৰ ভিতৰত হ'ল আমি বন্দে মাতৰম জন গন আদি বিভিন্ন গীতেই ভাৰতবৰ্ষক আকৰ্ষিত কৰি ৰাখিছে